অ অ বৰা ধান জহা ধান আছেনে হে অ মোৰ কাৰণে আধামোন থৈ দিবি বৰা ধান আৰু জহা ধান আধা মই আনিব যাম অ অ অ অ অ বাৰু হ'ব দে সেয়াকে আনিমগৈ অ অ ধা ধানৰ বেপাৰ কৰি আছনে অ

অ কিমান দামনো

অ অ হ'ব দে এদিনকে যাম আৰু আনিমগৈ এইকেইদিনৰ ভিতৰতে গৈ আনিমগৈ আই অ কেকুৰা বৰাটো আছেই অ সেইটোও আনিম দে

অ অ হ'ব দে পইচা লৈ যাম এনে নানো পইচা দিয়ে আনিম বাৰু গৈ চাওঁচোন কি পইচা জোৰে যদি আনিম আৰু

অ হ'ব ওম ওম